অঁ হয় কওকচোন কোনে ক'লে হয় হয় কওকচোন

ধাৰণা বুলি ক'লে আমি এটাই ধাৰণা হ'ল কি আমাৰ যোৰহাট লোকসভা সমষ্টি এতিয়া ন বৰ্তমান নতুন আমাৰ য সাংসদ হৈছে এই কি কয় এই গৌৰৱ গগৈ ডাঙৰীয়া আৰু তেখেতে তেখেতক ৰাইজে মানে সমৰ্থন কৰিছে ভালদৰে এইবাৰ যাতে আমাৰ কামখিনি হৈ যায় অসমৰ বিভিন্ন সমস্যা আছে সমস্যাবোৰ দূৰ কৰিব পৰা এজন বলিষ্ঠ কণ্ঠ হিচাপে তেখেতক বিচাৰি পাইছে ৰাইজে আৰু তাকে আমি আ সেই আশা কৰিয়ে আমি তেখেতে আমাৰ সাংসদ হিচাপে জয়ী হোৱাত আমি ভাল পালো আৰু তেওঁক জয় জয়যুক্ত কৰালোঁ একেবাৰে ওচৰ পা মই লগ ওচৰ পৰা লগ মানে লগ পাইছোঁ বুলি ক'ব লাগিব তেখেতৰ ব্যৱহাৰখিনিৰ ক্ষেত্ৰত আমি যেতিয়া যি মুহূৰ্তত পাইছোঁ সেই সময়ত এটা ৰাজনৈতিক হেৰিলৈ আহেনে তেখেতে খুব মানে স্পষ্টকৈ যথেষ্টখিনি কথা কৈছে আৰু যিটো যিবোৰ মানে সমস্যাই জড়িত হৈ আছে সেই সমস্যাবিলাকৰ ওপৰত তেখেতে মাত মাতি যোৱাৰ কথাবোৰ কৈছে আৰু তেনেই মানে ব্যৱহাৰতে যথেষ্টখিনি ভালেই পালোঁ আমি হয় হয় নিশ্চয় আছে আগনতুক দিনত মানে তেওঁ আমাৰ এই মানে ৰাজ্যখনৰ কাৰণে যেষ্ট যথেষ্টখিনি কাম মানে সুচাৰু ৰূপে কৰিব পাৰিব বুলি ভাবিছোঁ